হয় মই ব্যক্তিগতভাৱে মই অক্ষয় কুমাৰক লগ পোৱাৰ বহুত মানে লগ পাবলৈ বহুত হেঁপাহ আছে তেওঁ মানে বহুত ভাল লাগে তেওঁক অভিনয় বা তেওঁ মানে কমেডী হওঁক বা চিৰিয়াছ হ'বলৈও মানে এক্টিঙে মোৰ ভাল লাগে আৰু তেওঁক লগ পালে মই এটা কথাই সুধিম যে মানে তেওঁ কেনেকৈ ধৰক অভিনয় জগতত সোমাল বা কেনেকৈ এতিয়ালেকে ইমান বয়সতো তেওঁ মানে নিজৰ স্বাস্থ্যটো প্ৰতি যিমান ধৰক কেয়াৰ লয় বা যিমানখিনি তেওঁ নিজৰ স্বাস্থ্যটোৰ প্ৰতি কৰিছে কেনেকৈ কৰে বা কি তেনেকৈ বিশেষভাৱে মানে সেই সেইটো কথা সুধিব মন আছে আকৌ থাকিল জন আব্ৰাহিমক মোৰ লগ পাব মন আছে বহুত তেখেতৰ মানে বডিটো বহুত ভাল লাগে ত' মানে তেওঁৰ পৰা অলপ কিছুমান কথা তেওঁক সুধিব আছে ধৰক মানে কিমান বছৰ তেওঁ জীম কৰিছে বা কেনেকৈ ইমান মানে ধুনীয়াকৈ মেইনটেইন কৰি আছে তেনেকৈ সুধিব মন আছে আৰু ধৰক আৰু শ্বাহৰুখ খানক লগ কৰিব মন আছে তেখেতৰ মানে যেনেকুৱা এক্টিং বা যিমান মানে ধুনীয়া ধুনীয়া হেৰি কৰিছে সেইবোৰ ভাল লাগে তেওঁক